হয় মোৰ এটা ব্যৱসায় আছে এই ব্যৱসায়টো হ'ল ব্ৰডলিফ বা কেঁচা পাতৰ ব্যৱসায় এই ব্যৱসায়টো মোৰ কৰা আজি দুহেজাৰ এঘাৰ চনৰ পৰা দুহেজাৰ চৌব্বিছ চনলৈকে বৰ্তমান মই এই ব্যৱসায় কৰি আছোঁ এই ব্যৱসায় লগত জড়িত যিখিনি কাম সেইখিনি মই নিজেই চলাওঁ একাউণ্টিং বা আইন বীমা বা বেংকিং আদি সকলো দিশ মই নিজেই পৰিচালনা কৰোঁ যেতিয়া আমি ব্ৰডইপ উদ্যোগত বা চাহ উদ্যোগত দিওঁ বা ফেক্টৰীত দিওঁ তাৰপিছত আমাৰ একাউণ্টত সেই পইচাসমূহ সোমায় প্ৰতি সপ্তাহে সোমায় আৰু সোমোৱাৰ লগে লগে আমি বেংকলৈ গৈ সেই বেংকৰ পৰা আমি উইদ্ৰ কৰিয়েই আমাৰ যিসকল মানুহক আমি পইচা দিব লাগে আমি দিওঁ গতিকে বেংকিং ব্যৱস্থাৰ যোগেদি বা বেংকিঙৰ যোগেদি আমি সেইসকল মানুহক পোনে পোনেই আমি কিছুমান একাউণ্টত ভৰাই দিওঁ কিছুমানক আমি পইচা উইদ্ৰ কৰি আনি জমা দিওঁ গতিকে আমাৰ মোৰ এই যি ব্যৱসায় এই ব্যৱসায়ৰ একাউণ্টিং আইনী বীমা বেংকিং আদি দিশবোৰ মই নিজেই পৰিচালনা কৰোঁ সুচাৰুৰূপে পৰিচালনা কৰি আহিছোঁ আৰু বৰ্তমান ভাল ধৰণেই মোৰ এই ব্যৱসায় চলি আছে